মই এতিয়ালৈকে কোনো ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই কিন্তু মই ৰান্ধি খুবেই ভাল পাওঁ আৰু ধৰক ৰান্ধি ৰন্ধাৰ ক্ষেত্ৰত ধৰক এই পিঠা পনা বনাই মই খুব ভাল পাওঁ মই থলুৱা খাদ্য বনাই আমাৰ অসমীয়া থলুৱা খাদ্য বনাই খুবেই ভাল পাওঁ মাছৰ টেঙা আদি কৰি পিটিকা বিভিন্ন ধৰণৰ পিটিকা চাটনি এই এনেধৰণৰ বস্তুবোৰ বনাই খুব ভাল পাওঁ আমাৰ আমাৰ ইয়াতে পোৱা যায় বিভিন্ন ধৰণৰ থলুৱা যিবোৰ বস্তু আছে সেই বস্তুৰেই আমাৰ বাৰীখনতেই হওক বহুতখিনি বস্তু পোৱা যায় শাকৰ পৰা আদি কৰি পাচলিৰ পৰা আদি কৰি সেই বিভিন্ন ধৰণৰ বস্তুবোৰেই কেনেকৈনো এটা নতুন প্ৰচেষ্টাৰে নতুন ধৰণে তাক নতুন নতুনকৈ সোৱাদ লগোৱাকৈ কেনেধৰণে বনাব পাৰি সেই বস্তুবোৰ বনাই খুব ভাল পাওঁ আৰু ইউটিউবত বৰ্তমানলৈকে কিছু কিছু ভিডিঅ' মই তাত পোষ্ট কৰিছোঁ আৰু যথেষ্ট সংখ্যক মানুহৰ পৰা সহাৰিও পাইছোঁ তেওঁলোকে মোক ভাল কমেণ্টছ্ কৰিছে যে আপুনি ভালেই বনায় বা আগ আগুৱাই লৈ যাওক আপোনাৰ এই যাত্ৰাটো এনেদৰে তেওঁলোকে মোক উপদেশো দিছে আৰু এবাৰ সেই তেনেকৈয়ে যিহেতুকে মই ৰান্ধি ভাল পাওঁ বা পিঠা পনাও বনাওঁ আমাৰ স্থানীয়ভাৱে পতা এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তাত আমাৰ পিঠা পনাৰ প্ৰতিযোগিতা হৈছিলে আৰু সেই প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ আমাৰ থলুৱা যিখিনি পিঠা আছে তিলপিঠাকে আদি কৰি যোনবোৰ জোনপিঠা ঘিলাপিঠা ঘিলাপিঠাৰে আকৌ বিভিন্ন ধৰণৰ ভাগ আছে তেনেকুৱা সেই পিঠা পিঠা বনাই পিনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু সেই পুৰস্কাৰ পাই স্থানীয়ভাৱেই বা সৰুকৈ হ'লেও প্ৰতিযোগিতাখনত যেতিয়া প্ৰথম পুৰস্কাৰটো পালোঁ আৰু মনটো অতি উৎসাহিত হৈ উঠিল আৰু সেই উৎসাহতেই মই কি কৰিলোঁ ইউটিউবত আকৌ আপোনাৰ ভিডিঅ'বোৰ এই ৰন্ধন প্ৰক্ৰিয়াৰ ভিডিঅ'বোৰ দিবলৈ আৰম্ভ কৰিলোঁ সেই তেনেকৈয়ে সৰুকৈ এটা যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু বৰ্তমানো চলাই আছোঁ তেনেকৈয়ে তেনেকুৱা ধৰণৰেই এটা মই অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইটো হৈছে কি এবাৰ আমাৰ স্থানীয়ভাৱে পতা এখন মেলা আছিল তাতে আমাৰ বিভিন্ন ধৰণৰ দূৰৰ দূৰ দূৰণিৰ পৰ্যটকসমূহ আহিছিলে আৰু সেই মেলাখনতে মই নিজৰ খাদ্য সম্ভাৰৰ বা খাদ্যৰ এখন বিপণীও দিছিলোঁ তেওঁলোকে সেই বিপণীত আহি মোৰ সেই বিপণীখনলৈ আহিলে আৰু মোৰ ৰন্ধন প্ৰক্ৰিয়াৰ বিভিন্ন ধৰণৰ ৰন্ধন প্ৰক্ৰিয়া যেনে ধৰক মাছৰ টেঙা আৰু বৰা চাউলৰ ভাত জলপান গাহৰি পোৰা গাহৰিৰ পিটিকা তাৰপিছতে গাহৰি খৰিকাত দিয়া চুঙাত দিয়া বিভিন্ন ধৰণে তেনেকুৱা সেই থলুৱাভাৱে বনোৱা খাদ্যসমূহ তেওঁলোকে যেতিয়া তেওঁলোকে সোৱাদ পালে সেই সোৱাদটো পাই ইমানেই ভাল পালে তেওঁলোকে তাৰ মানে ৰেচিপিটো বিচাৰিলে মোৰ পৰা তো মই মোৰ সেই অভি ৰেচিপিসমূহ তেওঁলোকক দিলোঁ তেওঁলোকে যেতিয়া ইয়াৰ পৰা গুচি গ'লগৈ আমাৰ ইয়াৰ পৰা খাই মেলি খুবেই মোক প্ৰশংসা কৰিলে আৰু তাৰপিছত পুনৰ তেওঁলোকে নিজৰ ঠাইলৈ গৈ নিজৰ দেশলৈ গৈ তেওঁলোকে মোক ফোন কৰিলে আৰু ফোন কৰি তেওঁলোকে এই ফোট ফোন কৰি ক'লে যে মোৰ এই বনোৱাৰ যিটো ৰেচিপি তেওঁলোকেও বোলে ট্ৰাই কৰিলে বনোৱা বনাবলৈ আৰু বনোৱাৰ পিছত তেওঁলোকৰ সেই খাই পিনে বহুত সোৱাদ হৈছে বুলি কৈছে তেওঁলোকেও নিজৰ মানুহক খুৱালে সেইখিনি বস্তু বহুত সোৱাদ হৈছে আৰু সেই খাদ্যসমূহৰ ফটো আৰু ভিডিঅ'জ মোলৈ পঠাইছিলে আৰু সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ অভিজ্ঞতা মই মানে পাহৰিব নোৱাৰা অভিজ্ঞতা যিটো আপোনালোকৰ বাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰি খুবেই ভাল পাইছোঁ আৰু এনেদৰেই যাতে মই আগলৈও আৰু নতুন নতুন খাদ্যৰ সম্ভাৰবোৰ আপোনালোকৰ আগলৈ লৈ আনিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ আৰু আশা কৰিছোঁ আগলৈও অনাগত দিনবোৰত যাতে ডাঙৰ প্ৰতিযোগিতাবোৰলৈও মই আগুৱাই যাব পাৰোঁ অংশগ্ৰহণ কৰিব পাৰোঁ আৰু আমাৰ এই অসমীয়া যিবোৰ থলুৱা খাদ্য আছে সেইবোৰক আমাৰ গোটেই আগবঢ়াই নিব পাৰোঁ সেই আমাৰ বিভিন্ন ধৰণৰ আমাৰ খাদ্যসমূহ তেওঁলোকে যাতে পৰিচয় কৰাই দিব পাৰোঁ তেওঁলোকৰ আগত সেইটোৱে প্ৰচেষ্টা মোৰ সদায় থাকিব আৰু এইটোৱে হৈছে মোৰ এটা খুব ভাল লগা অভিজ্ঞতা আৰু এইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ